গীত সম্পৰ্কে গীতবিলাক গাবৰ কাৰণে

বৰগীতবিলাক গাবৰ কাৰণে আমি শিকিবলগা হৈছে উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আধাৰত আমি এইখিনি শিক্ষা গ্ৰহণ কৰিছোঁ গুৰুসকলৰ ওচৰত আৰু সেইমতে এতিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই এইখিনি বিতৰণ কৰিছোঁ শুদ্ধ ৰূপত শিকাবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ বৰগীতবিলাক শুদ্ধ ৰূপত শিকাইছোঁ ইতিমধ্যে মই আমাৰ প্ৰায় জিলাখনত আশে পাশে বহুখিনি ছাত্ৰ ছাত্ৰীক এই বৰগীতৰ শিক্ষাটো প্ৰদান কৰিছোঁ শুদ্ধ ৰূপত গীতবিলাক গাব গোৱাবৰ কাৰণে যত্ন কৰিছোঁ